আঁঠুযুৰি আমাৰ গোটেই শৰীৰৰ ভাৰ বহন কৰে কাৰণে ইয়াক ভাৰ বহনকাৰী সন্ধি বুলি কোৱা হয় আমাৰ বিভিন্ন কৰ্ম যেনে খোজকঢ়া দৌৰা আঁঠুকঢ়া ইত্যাদি বিভিন্ন নৈমিত্ৰিক কৰ্মত আঁঠুযুৰিৰ ভূমিকা বহুত বৰ্তমান জীৱন শৈলীত বহুতো ৰোগী আঁঠুৰ বিষত ভুগা দেখা যায় আজি এই আলোচনাৰ প্ৰাৰম্ভতে আমাৰ আঁঠুযুৰিৰ শাৰীৰিক গঠন সম্পৰ্কে কিছু জানি লওঁ আহক আমাৰ আঁঠু চাৰিত আঁঠুত চাৰিডাল হাড় একগোট হোৱা সন্ধি এটি সন্ধি ওপৰৰ হাড়ডালৰ নাম ফিমাৰ তলৰ দুডাল হাড় ডাঙৰডাল টিবিয়া আৰু সৰুডালক ফিবোলা বুলি কোৱা হয় বাচন বৰ্তনৰ ঢাকনিৰ দৰে পাত পাতেইলা নামৰ এটি গোলাকাৰ হাড়ে এই সন্ধিটোক ওপৰৰপৰা ঢাকি ৰাখে হাড়বোৰক এডালৰ লগত আন এডাল সংযোগ কৰি ৰখাতো সহায় কৰে কেতবোৰ সূক্ষ্ম ৰচীৰ দৰে বস্তু যাক কোৱা হয় লিগামেট সন্ধিটোৰ বাহিৰপিনে এল চি এল আৰু ভিতৰপিনে এম চি এল থাকে যিয়ে মুখ্য ডাঙৰ হাড় তিনিডালক সন্ধিটোৰ বাহিৰ আৰু ভিতৰে বান্ধি ৰাখে সন্ধিটোৰ ভিতৰত এটি সৰু লিগামেট যেনে যেনে আগতেই উল্লেখ কৰিছোঁ যে আয়ুৰ্বেদত এই বেমাৰৰ বিষয়ে সুন্দৰ বৰ্ণনা পোৱা যায় আমি চিকিৎসা কৰোঁতে দুটা কথাৰ বহুত ওপৰত বেছি গুৰুত্ব দিওঁ সেই দুটা হৈছে গাঁঠিটো ফুলিছে নেকি নে ফুলা নাই ফুলিলে কফ আৰু বায়ুৰ চিকিৎসা কৰা হয় আৰু নুফুলিলে অকল বাতনাশক চিকিৎসা কৰা হয় ইয়াৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে তথাপি কেইটামান ঘৰুৱা দিহা আগবঢ়ালোঁ ধাতু ধতুৰাৰ পাত পচতিয়াৰ পাত এৰা গছৰ পাত সম পৰিমানত লৈ হালধিৰ গুৰিৰ লগত আঁঠুটোৰ চাৰিওপিনে প্ৰলেপ লগাই চাফা কাপোৰেৰে বান্ধি থব তিনি চাৰি ঘন্টা সময় এনেকৈ এনেকৈ কেইদিনমান কৰিব এটা পেচাৰ কুকাৰত উপৰোক্ত গছৰ পাতসমূহক কিছু কুকুৰা কুকাৰৰ অৰ হুইচেলত খুলি এডাল গেছৰ পাইপত সংযোগ কৰিব এতিয়া কুকাৰটো গেছৰ ওপৰত ৰাখি উতলিলে পাইপেৰে বাষ্প বাহিৰ হ'ব এই বাষ্পসমূহক দূৰৰপৰা দূৰৰপৰা আঁঠুটোৰ চাৰিওপিনে লগাৱক এনেদৰে আধা ঘন্টাকৈ সদায় পোন্ধৰৰপৰা এমাহমান কৰিলে যথেষ্ট আৰাম পোৱা যাব অকণমান শুকান বালি পঞ্চাছ গ্ৰাম সন্ধব্য নিমখৰ লগত ভাজি এখন মাৰ্কিন কাপোৰত টোপোলা বনাই আঁঠুটোৰ চাৰিওপিনে সেকি দিলে যথেষ্ট আৰাম পাব